হয় নমস্কাৰ মই ব্যৱসায়ী যদিও আচলতে মোৰ কৰ্মচাৰী নাই মই নিজে চলাওঁ ব্যৱসায়ীটো কিন্তু মই যদি কৰ্মচাৰী এজন ৰাখিবলগা হয় তেনেহ'লে তেওঁলোকৰ সুবিধা অসুবিধা এইখিনি আমি চাব লাগিব তেওঁলোকক সময় দিব লাগিব আমি কাম কৰা তেওঁলোকে তেওঁলোকৰ টাইমটো ধৰি দিব লাগিব বিশেষকৈ কেতিয়া আহিব লাগিব কেতিয়া যাব লাগিব তেওঁলোকৰ সুবিধা অসুবিধাখিনি আমি চাই তেওঁলোকক দুপৰীয়া খোৱাৰ সুবিধাখিনি আমি দিব লাগিব তেওঁলোকৰ ঘৰ এখন আছে গতিকে তেওঁলোকৰ যিখিনি পাৰিশ্ৰমিক এই পাৰিশ্ৰমিকখিনি পোৱা পোৱাৰ পিছত তেওঁলোকে ঘৰখন চলিব পাৰিবনে নোৱাৰে সেইখিনি চাব চাব লাগিব আমি তেওঁলোক তেওঁক যদি আমি পাৰিশ্ৰমিকটো দিনটো আঠ ঘণ্টা সময় টাইম দিয়াৰ পিছত সময় দিয়াৰ পিছত তেওঁক যদি আমি পাৰিশ্ৰমিকখিনি উচিত পাৰিশ্ৰমিকখিনি নিদিওঁ তেনেহ'লে তেওঁৰ যদি ঘৰ এখন নচলে তেওঁ হয়তো সেইখিনি অসুবিধাৰ সন্মুখীন হ'ব হ'ব আৰু সেই কৰ্মচাৰীজনে সেই দোকানখনত থাকিবৰ কাৰণে তেওঁ নিব নিবিচাৰিব তেওঁ যদি পৰিয়ালটো চলাকৈ পাৰিশ্ৰমিকখিনি পায় তেওঁ যদি দিনটো যিখিনি খোৱা লোৱাৰ সময়খিনি টাইমটেবুল মতে মালিকে দিয়ে তেনেহ'লে তেওঁ সেই সুবিধাখিনি পালে নিশ্চয় সেই কৰ্মচাৰীজন সেই দোকানখনত থাকিবলৈ মনোনিৱেশ কৰিব মন তেওঁ মন কৰিব কিছুমান দোকানত দেখিছোঁ আমি বহুত কৰ্মচাৰীয়ে মানে সলনি হৈ থাকে হয়তো এই কৰ্মচাৰীবোৰে তেওঁলোকৰ পাৰিশ্ৰমিক খিনি পোৱাৰ পিছতো তেওঁলোকৰ হয়তো সেই পাৰিশ্ৰমিকেৰে ঘৰ এখন নচলিব পাৰে বা তেওঁলোকে সেই দোকান খনৰ মালিকৰ ব্যৱহাৰৰ ওপৰতো তেওঁলোকে থকা নথকাৰ মন নাথাকিবও পাৰে আৰু যদি দোকানীজনৰ ব্যৱহাৰ ভাল হয় মালিকজনৰ ব্যৱহাৰ ভাল হয় তেনেহ'লে সেইজন কৰ্মচাৰী সেই দোকানখনত পাৰিশ্ৰমিক যিমানখিনি পাব লাগে সেইখিনি পায় তেনেহ'লে নিশ্চয় সেই দোকানখনত এই কৰ্মচাৰীজন থাকিব এজন কৰ্মচাৰীৰ মোটামুটি ৰাতিপুৱা দোকান এখন সাত বজাতে খোলা হয় সেই কৰ্মচাৰীজন সাত সাত বজাত বা ছয় বজাত যিটো সময়ত মালিকে সময় ধৰি দিয়ে সেই সময়ত উপস্থিত হ'ব লাগে আৰু মালিক মালিকে যিধৰণে তেওঁক কাম কৰিব দিয়ে সেইমতে যদি কাম কৰে তেতিয়াহ'লে সেই কৰ্মচাৰীজনে জনকো মালিকে ভাল পাব আৰু কৰ্মচাৰীজনেও মালিকৰ যদি সুবিধাখিনি পায় তেনেহ'লে সেই কৰ্মচাৰীজনক সেই দোকানখনত থাকিবলৈ মন কৰিব

আৰু এজন কৰ্মচাৰী ৰাখিবলৈ হ'লে এই দোকানখনৰ বিক্ৰীও ভাল হ'ব লাগিব কাৰণ মালিক মালিকে যিখিনি হাজিৰা পাব লাগে সেইখিনি পোৱাৰ উপৰিও কৰ্মচাৰী এজন ৰাখিবপৰা বিক্ৰীখিনিয়ে হ'ব লাগিব তেতিয়াহ'লেহে এজন কৰ্মচাৰী ৰাখিব পাৰিব

সুবিধাসমূহৰ বিষয়ে কওকচোন আৰু মজুৰি কৰ্মচাৰীৰ চমু বিবৰণ আগবঢ়াওক কৰ্মচাৰীৰ এখন দোকানত কেতিয়াবা দুই তিনিজন চাৰিজনো কৰ্মচাৰী ৰাখিব লগা হয় গতিকে এই কৰ্মচাৰী অকলে ভালদৰে সকলোৱে কাম কৰি গৈছেনে নাই সেইখিনি মালিকক সেই কৰ্মচাৰীসকলে তেওঁলোকৰ উচিত মূল্য দিছেনে নাই সেইখিনিও অলপ নজৰ কৰিব লগা যদি চাৰিজন কৰ্মচাৰীৰ দুজনেহে বেছি পাৰিশ্ৰমিক কৰিছে আৰু দুইজনে হয়তো যদি সেই পাৰিশ্ৰমিকখিনি কৰা নাই সেইখিনিও মালিকে নজৰ দিলে কৰ্মচাৰীক যদি সেইখিনি নজৰ দি তেওঁলোকক কয় তেওঁলোকে সেইখিনিত বেয়া পাব নালাগিব

সদায় দোকান এখন চলিবলৈ হ'লে এখন কৰ্মচাৰীৰ ওপৰতেই আচলতে দোকানখন চলাৰ সুবিধা হয় যদি এখন ভালকৈ চলি থকা দোকান এখন কোনোবা দিন যদি কৰ্মচাৰী নাহে তেতিয়াহ'লে সেই দোকানখন বহুত অসুবিধাৰ সন্মুখীন হয় যিহেতু এখন দোকানত কৰ্মচাৰীয়ে দোকানখন বিশেষকৈ চলাই থাকে মালিকে মাথোঁ অৰ্ডাৰ দিয়ে মালিকে শ্লিপ লিখি দিব কৰ্মচাৰীয়ে বস্তু দিব মালিকে পইচা ল'ব কৰ্মচাৰীয়ে বস্তু দিব গতিকে কৰ্মচাৰী নাথাকিলে দোকান এখন চলা বহুত অসুবিধা বিশেষকৈ হ'লচেল দোকান বা হোটেলবিলাকতো বহুতকেইজনেই কৰ্মচাৰী প্ৰয়োজন হয় এখন হোটেলত ভালকৈ চলা হোটেল এখনত দহ পোন্ধৰ বিছজনলৈকে কৰ্মচাৰীৰ প্ৰয়োজন হয় গতিকে কৰ্মচাৰীসকলে সেইৰি হোটেলখনত থাকি বা সেই গেলামাল দোকানখনত থাকি সেই হ'লচেল দোকানখনত থাকি মালিকৰপৰা সুবিধাসমূহো পাব লাগিব এই সেই সুবিধাসমূহ পালে কৰ্মচাৰীও তাত থাকি জীৱিকা নিৰ্বাহ বা এটা পৰিয়াল চলোৱাৰ সুবিধা পায় গতিকে তেওঁলোকেও তাত কাম কৰি ভাল পাব

যিহেতু প্ৰতিটো কৰ্মচাৰীৰে এটা পৰিয়াল থাকে গতিকে সেই উচিত মূল্যখিনি পালেও এই পৰিয়ালটো চলি যাব পাৰে ধন্যবাদ